ভাল খেল বুলি ক'লে আমাৰ কাৰণে সেইটো খেল যোনটো আমাৰ চাই বা কৰি ভাল লাগে খেলি ভাল লাগে সেই খেলবোৰ যোনটো আমি হ'ব পাৰে ডে' টু ডে' খেলিব পাৰিম সদায় খেলিব পাৰিম আৰু আমি বেলেগ মানুহটো লগত জড়ি বেলেহ মানুহ লগত জড়িত হৈ খেলিব পাৰিম সেইবোৰ ভাল খেল হ'ব পাৰে আৰু যোনটো আমাৰ অলপ চাগে আমাৰ ফিজিকেলী আমাৰ ফিটনেছৰ কাৰণে কাম দিব পাৰে বাট কিন্তু আমি যদি বৃহৎ খেলৰ কথা কওঁ সেই খেলটো হ'ব পাৰে যোনটো আমাৰ ইম'শ্যনছত জড়িত হৈ আছে সেই খেলটো যোনটো আমি সদায় খেলিব বিচাৰোঁ যোন খেলটো আমি সদায় চাই ভাল পাওঁ উপভোগ কৰি ভাল পাওঁ আৰু মোৰ কাৰণে মোৰ পাৰ্চনেলি মোৰ লাইফ কাৰণে ক্ৰিকেটটো মোৰ সেই বৃহৎ সেই মন পচন্দ মন প্ৰিয় খেলটো হয় বিকজ ক্ৰিকেটে মোৰ এটা মূল লাইটাৰ হিচাপে কাম কৰে ক্ৰিকেট খেলাটো জাষ্ট এনেই খেল বুলি নেখেলোঁ বাট সেইটো মোৰ খেলি ভাল লাগে এটা মোৰ পচন্দিদা এক্টিভিটি হয় ক'ব গ'লে মই সদায় খেলিব বিচাৰোঁ আৰু খেলিও ভাল লাগে মোৰ ইম'শ্যনছ জড়িত হৈ আছে ক্ৰিকেট মোৰ চাই ভাল লাগে আৰু মই নিজৰ আমাৰ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় টিমক মই ছাপোৰ্ট কৰোঁ তেওঁলোকে বহুত ভাল প্ৰদৰ্শন কৰি আহিছে আৰু তেওঁৰ কাৰণে আজি মই ক্ৰিকেটৰ কাৰণে মোৰ সেই প্ৰিয় এটা মূল ক্ৰিকেটৰ কাৰণে তেওঁ তেওঁলোকৰ পৰা আহিছে তেওঁলোকক চাই চাই মই ডাঙৰ হৈছোঁ আৰু মই তেওঁলোকক চাই চাই মই সাত বছৰ বয়সৰ পৰা ক্ৰিকেট খেলিব আৰম্ভ দি আছোঁ আৰু মই খেলি আছোঁ এতিয়াও যদিও মই প প্ৰফেশ্যনেলি খেলা নাই বাট মই ক্ৰিকেট খেলিব জানো আৰু মই খেলি ভাল পাওঁ আৰু আমাৰ আন্তঃৰাষ্ট্ৰীয় টিমে যাক প্ৰদৰ্শন কৰে তেওঁলোকৰ পৰা আকৌ মই ইনস্পিৰেশ্যন পাওঁ আৰু মই ভাবিছোঁ নিজৰ কেৰিয়াৰটো ক্ৰিকেটত প্ৰস্তুতি কৰোঁ ক্ৰিকেট এটা জেণ্টোলমেনৰ গেইম হয় তাত বেলেগ বেলেগ চবেই এঘাৰটা প্লেয়াৰ থাকে এটা টিমত আৰু এইটো কাউণ্ট্ৰি হিচাপতো খেলে কাউণ্ট্ৰি এগেইন্ষ্টত কাউণ্ট্ৰি খেলে কেতিয়াবা আমাৰ ডমেষ্টিক আমাৰ ইন ভাৰতৰ ভিতৰতো এটা টুৰ্ণামেণ্ট পতা হয় আই পি এল বুলি কয় তাতো আমাৰ ভাৰতৰ বিভিন্ন বিভিন্ন ৰাষ্ট্ৰৰ আৰু চহৰৰ টিমবোৰ থাকে সেই টিমবোৰৰ মাজতে খেল হয় এইটো আমাৰ চাই উপভোগ কৰি বহুত ভাল লাগে ক্ৰিকেট যদিও ই ভাৰতত আৱিষ্কাৰ কৰা নহয় কিন্তু আমাৰ ভাৰতৰ মানুহে ক্ৰিকেট বহুত ভাল পায় আমি উপভোগ কৰি বহুত ভাল পাওঁ আৰু আমাৰ মন পচন্দৰ খেল আমি ক'ব পাৰোঁ অসমৰ কাৰণে বা অকল ইণ্ডিয়াৰ কাৰণে ক্ৰিকেট এটা বহুত ইনস্পিৰেশ্যনেল গেইমো হয় কেতিয়াবা মানুহে বহুত তাত ক্ৰিকেটাৰছবোৰে কেতিয়াবা মেট্চৰ মাজতে বহুত তেওঁলোকে ইনজিউৰ্ড হৈ যায় তেওঁলোকৰ দুখ পাই যায় বাট তেওঁ খেলি থাকে তেওঁলোকে হাৰ নেমানে আৰু ক্ৰিকেটে আমাক সেইটোৱে শিকায় যে আমি কেতিয়াও জীৱনত প্ৰব্লেম্ছ আহি গ'লেও আমি কেতিয়াও হাৰ মানি যাব নেলাগে চব প প্ৰবলেমছৰে চব সমস্যাৰে এটা উপায় থাকে যদি যদি প্ৰবলেম আহিছে সমস্যা আহিছে নিশ্চয় তাৰ উপায় লগতে আহি আছে বাট আমি সেই টাইমত জাষ্ট আমি যু যুঁজি থাকিব লাগে যুঁজি থাকিব লাগে সেই সমস্যা লগত আৰু নিশ্চয় আমি সেই সমস্যা পাৰ কৰি যাম যিমান ডাঙৰ ৱাল আহি যাওক কিয় আমি পাৰ কৰি যাব পাৰিম এনেই আমি বহুতবাৰ আমি ক্ৰিকেট খেলত চাইছোঁ খেলুৱৈবোৰে কেতিয়াবা অকলে গোটেই টিমটো যদিও ভাল প্ৰদৰ্শন নকৰে কিছুমানে অকলে হ'লেও টিমটো নিজৰ বিজয় কৰি লয় আৰু সেইকাৰণে আৰু লাষ্ট আমাৰ যোনটো বিশ্বকাপ হয় আমাৰ গোটেই বিশ্বত টিমবিলাকৰ মাজত সেই বিশ্ৱকাপটো ইণ্ডিয়াতে অনুস্থিত হৈছিলে আৰু তাত আমাৰ ভাৰত আমাৰ আন্তঃৰাষ্ট্ৰীয় টিমটো বহুত ভাল প্ৰদৰ্শন কৰিছিলে কিন্তু ফাইনেলৰ দিনা তেওঁলোকে ইমান ভাল খেলিব নোৱাৰিলে আৰু অষ্ট্ৰেলিয়ান টিমে বিজয় হ'ল কিন্তু সেই খেলটো বা সেই বিশ্বকাপটো আমাৰ কাৰণে বহুত মেম'ৰেবল আছিলে কিয়নো আমি বহুত ভালকৈ আমি এণ্টাৰটেইন হৈছিলোঁ সেই বিশ্বকাপত আমাৰ খেলুৱৈসকলে বহুত ভাল প্ৰদৰ্শন কৰিছিলে আমাক আনলিমিটেড ম'মেণ্টছ দিছিলে যোনটো আমি সদায় গোটেই লাইফ আমি চেৰিশ্ৱ কৰিম আৰু আমাৰ জীৱনত সদায় থাকিব মনত থাকিব মনত থাকিবই কথাবোৰ আৰু সেনেকুৱাই আমি প্ৰতিটো ঘৰতে আমি চাব পাৰোঁ যে সি ক্ৰিকেট যি আমাক প্ৰভাৱ পেলাইছে আমাৰ প্ৰতিটো ঘৰত ভাৰতৰ আমি সঁচা কথা ক'ব গ'লে প্ৰতিটো ঘৰতে আমি এটা ক্ৰিকেটাৰ পাওঁ সৰু ল'ৰা হওক ছোৱালী হওক আজিকালি উইমেন্ছ ক্ৰিকেটো বহুত আ আগবাঢ়ি গৈছে আমাৰ মহিলা ক্ৰিকেটৰ টিমটো বহুত আগবাঢ়ি গৈছে বিশ্বকাপ খেলিছে এতিয়া মহিলা ক্ৰিকেটৰ কাৰণেও আমাৰ ভাৰতৰ যি ক্ৰিকেটৰ বোৰ্ড আছে তাত ডমেষ্টিক এটা টুৰ্ণামেণ্ট অনুস্থিত কৰিছে দুটা টুৰ্ণামেণ্ট দুবছৰ হ'ল হৈ আছে আৰু ৰিচেণ্টলি টুৰ্নামেণ্ট হোৱাত আমাৰ বেংগালোৰৰ টিম বিজয়ী হ'ল আৰু সেয়ে মই ক'ব খুজিছোঁ যে ক্ৰিকেটে আমাৰ কাৰণে কিমান ভাৰতবৰ্ষৰ কাৰণে অকল মোৰ কাৰণে নহয় ভাৰতবৰ্ষৰ কাৰণে কিমান আকৰ্ষণীয় গেইম হৈ গৈ আছে আৰু মোৰ ক'ব গ'লে বৃহৎ গেইম মই ক'ব গ'লে মোৰ লাইফত মই চাইছোঁ যদিও মই আৰু বেলেগ খেল চাইছোঁ বৃহৎ খেল যোনটো বিশ্ব ব্যাপী হৈ আছে কিন্তু মোৰ কাৰণে ক্ৰিকেটটোৱে মোৰ বৃহৎ খেল হ'ব কাৰণটো মই আপোনাক কৈ আছোঁ আৰু সেই কাৰণবোৰৰ কাৰণে ক্ৰিকেট মোৰ প্ৰিয় আৰু শ্ৰেষ্ঠ গেইম মোৰ কাৰণে হয় আৰু তাৰ নিচিনা গেইম আৰু ছাগৈ মই চাব নাপাম